ৰছী টনা খেলটো হৈছে এডাল শকত মজবুত মানে ৰছী লৈ দুটা পাৰত ৰছীডাল সমানে জুখিব জুখি মাজতে এটা চিন দিব সেই চিনটোৰ পৰা দুটা পাৰ্টি দুফালোৰা ৰছীডাল টনা টনি কৰি থকা হয় তাৰপিছত মানে চিন যোনটো পাৰ্টিয়ে সেই চিনটো পাৰ কৰি আনিব ৰছীডাল আনি আনিব পাৰিব সেইটো পাৰ্টিয়ে জিকে আমিও এই খেলটো খেলি পাইছোঁ খেলি খুব ভাল লাগে গু আমাৰ গোটটো এই খেলটো হৈছিলে দুবাৰ দুজনী মানে ভৰিত কঁকালত দুখো পালে এইটো খেল খেলোঁতে আমিয়ে জিকিলোঁ বাৰু আমিয়ে ৰচীডালৰ সীমাটো পাৰ কৰি আনিলোঁ সিখিনিয়ে নিজিকিলে মৰ্টন খাবলৈ পালোঁ জিকাৰ কাৰণে